নিহাৰীকা বা মই যে ফ্লিপকাৰ্টৰ পৰা এটা কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ আজি আহি পালেহি কুৰ্তিটো বৰ ধুনীয়া মই যিটো ৰং দিছিলোঁ সেই একেধৰণৰে ৰঙেই আহিছে আৰু কুৰ্তিটো মোৰ বাবে একেবাৰে জোখত হৈছে